হেল্ল' মৃগাংক ক' মই ঘৰতে আছোঁ বৰ্তমান তই অ অ মোৰো মন গৈ আছে ফুৰিবলৈ যাবলৈ সেইপিনে ল'কেচনটো বাৰু বহুত ধুনীয়া দেই মানে তোৰ তাতে ধুনীয়া আৰু ফটো চটো মাৰিও ভাল লাগিব চাগৈ ন' মই সেই নাই তই যদি যাৱ তেতিয়া লগতে যাব পাৰিম বাৰু কেতিয়াকৈ যাবি অ আবেলি সময়ত যাবিনে সেইটো সময়তে গৈ ভাল লাগে অ গাড়ী লৈ যাবিনে বাইকত যাবি অ অ লগ ছগ আৰু আছে যদি বিচাৰ মানে কেইবাটাও গ'লে ও ভাল লাগিব অ সিহঁতেও যাম যাম কৈ আছিলে কিন্তু অ যাব চাগৈ আৰু তাতে চাগৈ তাতে এখন ৰেষ্টোৰেণ্টো আছে নেকি ওচৰতে অ অ মই দেখিছিলোঁ বাৰু ফটো চটো দেখি আছোঁ অ

অ ময়ো সেই ফটো চটো দেখি আছোঁ আৰু যাবলৈও মন গৈ আছে বাৰু তালৈ ও তাৰপিছত সিহঁতকো কৈ চাবি ভাস্কৰহঁতক কি কৰে যদি যায় লগতে গুচি যাব পাৰিম তেতিয়া অ তাকে তাকে ঠিক আছে ঠিক আছে ঠিক আছে দে হ'ব